সকলো মানুহে নিজৰ অৱসৰ বিনোদনৰ সময়খিনি বিভিন্ন ধৰণে পাৰ কৰে মই আজৰি সময়ত বিভিন্ন ধৰণৰ কাম কৰি ভালপাওঁ মোৰ ৰুচি বহুতো আছে তাৰভিতৰত বিভিন্ন ধৰণৰ বাহিৰা কিতাপ বিশেষকৈ উপন্য়াস পঢ়া মাক ঘৰুৱা কাম কাজত সহায় কৰা বিভিন্ন ধৰণৰ ছবি অঁকা আৰু কাগজেৰে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা আজৰি সময়ত চিনেমা নতুবা গান শুনা আদি বিভিন্ন ধৰণে মোৰ অৱসৰ বিনোদনৰ সময়খিনি পাৰ কৰোঁ বৰ্তমান সময়ত মানুহে অৱসৰ বিনোদনৰ বাবে বিভিন্ন কাম কৰা দেখা যায় মই বিভিন্ন ধৰণৰ অসমীয়া উপন্য়াসসমূহ পঢ়ি আটাইতকৈ বেছি ভালপাওঁ তদুপৰি অৱসৰ বিনোদনৰ সময়খিনিত মই গৃহ কৌশলৰ কামবোৰ কৰি বহুত ভালপাওঁ বিশেষকৈ ঘৰখন সুন্দৰভাৱে ৰখা ৰূমটো পৰিষ্কা পৰিচ্ছন্নকৈ ৰখা নিজৰ কিতাপৰ টেবুলখন আৰু অলপ আকৰ্ষণীয় কৰি তোলা এইদৰে বহুতো কাম মই কৰি ভালপাওঁ কেতিয়াবা কেতিয়াবা মই বিভিন্ন ধৰণৰ ছবিও আকোঁ বিভিন্ন ধৰণৰ ছবি অকাঁত বেছি পাৰ্গত নহয় যদিও মই মোবাইলৰ সহায় লৈ বিভিন্ন ধৰণৰ ছবি আকোঁ কেতিয়াবা বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ বাহিৰা কিতাপ পঢ়ো আৰু এনেদৰেই মই নিজৰ অৱসৰ বিনোদনৰ সময়খিনি পাৰ কৰোঁ আৰু কেতিয়াবা অৱসৰ বিনোদনৰ সময়খিনিত মই এটা সৰু সময়ৰ বাবে অলপ খোজকাঢ়িব বাবে ওলাই যাওঁ নিজৰ স্বাস্থ্য়ৰ প্ৰতিও বহুলোকে অৱসৰ বিনোদনৰ সময়খিনি যত্ন লোৱা দেখা যায় কিন্তু বৰ্তমান সময়ত স্বাস্থ্য়ৰ প্ৰতি যত্ন লোৱাটো মানুহৰ অৱসৰ বিনোদনৰ সময় কামত নপৰে কিয়নো মানুহৰ বাবে স্বাস্থ্য়ৰ যত্ন লোৱাটো এটা এটা কাম হয় আৰু সেইখিনিৰ উপৰিও যি সময় পাই সেইখিনিহে তেওঁলোকৰ অৱসৰ বিনোদন বুলি ক'ব বিচাৰে কিন্তু মই এইদৰে বিভিন্ন ধৰণৰ কাম কৰি ভালপাওঁ অৱসৰ বিনোদনৰ সময়খিনিত একো নিৰ্দিষ্ট একো কাম নাই যে মই অৱসৰ বিনোদনৰ সময়খিনিত এইখিনি কাম কৰোঁ বুলি ক'ব পাৰোঁ বিভিন্ন ধৰণৰ বাহিৰা কিতাপ কৰা মাক ঘৰুৱা কাম কাজত সহায় কৰা কেতিয়াবা কেতিয়াবা বিভিন্ন ধৰণৰ চিলাই চিলাই কাৰ্যও কৰোঁ মই আৰু এইদৰে মই অৱসৰ বিনোদনৰ সময়খিনি পাৰ কৰোঁ